সাঁতোৰাৰ সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ কেইবাবাৰো হৈছো কিয়নো আমাৰ ওচৰতে এখন নদী আমি নদীৰ ওচৰতে ঘৰ সৰুৰপৰাই সাঁতোৰাৰ অভ্যাস আছিল তথাপি সাঁতোৰোতে কেবাবাৰো মোৰ লগ বন্ধুকো উদ্ধাৰ কৰিবও লগা হৈছে সাঁতুৰি উদ্ধাৰো কৰিছোঁ কিন্তু সোঁতৰ অপজিতে যেতিয়া সাঁতুৰিবলগা হয় সোঁতৰ বিপৰীতে যেতিয়া সাঁতুৰিব লগা হয় তেতিয়া খুব কষ্ট হয় আৰু সাঁতোৰা অৱস্থাত এটাই এইটো মোৰ অভিজ্ঞতাৰপৰা গম পালো সাঁতুৰি থকা অৱস্থাৰ সময়খিনিত মানুহজন নাৰ্ভাছ হ'ব নালাগে আৰু নাৰ্ভাছ হ'লে কি হয় তেখেত সাতুৰিব জানিলেও মানে তেখেত নজনাৰ নিচিনা হৈ যায় আৰু তেওঁ বিপদৰ অলপ চান্স থাকে সেইটো কাৰণে সাঁতোৰা অৱস্থাত সদায় এটাই কথা লক্ষ্য ৰাখিব লাগে যাতে নাৰ্ভাছ নহয় মোৰ একবাৰ তেনেকুৱা হৈছে লগৰ এজন তেনেকৈ পানীত পৰিছিল সাঁতুৰিব লগা হৈ সোঁতৰ অপজিতে বিপৰীত দিশে সাঁতুৰি যায় তেখেতক উদ্ধাৰ কৰিবলগা হৈছিল সৰু নদী আছিল তথাপি সোঁতটো অলপ বেছিয়ে আছিল কিন্তু সেই নাৰ্ভাছ ফিল নকৰি তেখেতক সাহসেৰে উদ্ধাৰ কৰিছিলোঁ মোৰ লগৰে বন্ধু আছিল তেখেত সোঁত আছিল বহুত সোঁত আছিল সেই সোঁতকো সোঁতে অলপ প্ৰত্যাহ্বান দিছিল তথাপি সেই সোঁতক পাৰ কৰি যায় সুকলমে তেখেতক উদ্ধাৰ কৰি লৈ আহিছিলোঁ মানুহজনক আৰু সেয়ে নাৰ্ভাছ হ'লে মানুহজনৰ বিপদ হোৱাৰ চান্স থাকে সেয়েহে নাৰ্ভাছ হ'ব নালাগে কোনো দিনে পানীত সাঁতোৰা অৱস্থাত